হেল্ল' নমস্কাৰ ছাৰ হয় ছাৰ মই আপোনাৰ যিখন উপন্যাস সেই উপন্যাস যি মাজালী মাজালীখন পঢ়িছিলোঁ তাৰপৰা মই কিছুমান দ্বিধাবোধ ৰৈ গৈছিলে দ্বিধাবোধ মানে মই জানিবৰ কাৰণে বিচাৰি আছিলোঁ স হয় ছাৰ সত্ৰসমূহৰ সম্পৰ্কে বা সত্ৰীয় পৰিৱেশৰ লগত জনগোষ্ঠীয় যিটো পৰিৱেশৰ সমন্বয় সেই সমন্বয়টো আপুনি উপন্যাসখনৰ মাজেদি ইমান সুন্দৰকৈ মানে প্ৰতিফলিত কৰিছে যাৰ বাবে আমাৰ মাজুলী দৰে ঠাইখনত জনবহুল ঠাইখনত কিন্তু এটা সম্প্ৰীতি বাৰ্তা প্ৰেৰণ কৰিছে ছাৰ এই প্ৰেৰণাটো আপুনি কেনেধৰণে লাভ কৰিছিল

হয় ছাৰ

হয়

হয় ছাৰ হয় ছাৰ হয় ছাৰ

হয় ছাৰ

ছাৰ ছাৰ আৰু এটা কথা মই জানিব বিচাৰিছিলোঁ ছাৰ এই ৰক্ষণশীল ব্যৱস্থাটোৱেই আমাক ধৰ্মান্তৰিত কৰিছে নেকি আমাৰ এতিয়া বহুবোৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈছে আপোনাৰ উপন্যাসখনত ধুনীয়াকৈ বিশ্লেষণ কৰিছে যদিও যিহেতু মই আপোনাক প্ৰত্যক্ষভাৱে ফোনত লগ পাইছোঁ সেইকাৰণে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ

হয় ছাৰ

হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় ছাৰ থেংক ইউ ছাৰ